আমি বনোৱা কিছুমান জলপান কি কি বনাইছোঁ আ মি জলপান বুলি ক'লে বৰা চাউলৰ পিঠা বনাইছোঁ বৰা চাউলৰ তেল দিয়া পিঠা বনাইছোঁ ধৰক জলপান বুলি ক'লে এতিয়া ভাত বনোৱাটোকো ক'ব পাৰি আৰু পিঠা বনোৱাটোও ক'ব পাৰি প্ৰথমতে মই ভাত বনাইছোঁ মাছ মাংস দালি চবজি ভাজি টেঙা দাইল তাৰমানে মাহৰ দালি কচু আৰু টেঙা দাইল তাৰপাছত মাহৰ দালি মচুৰ দালি মগুৰ তৰকাৰী আৰু মাছ মাংসতো থাকেই মাছৰ টেঙা তাৰপাছত মাছৰ কণীৰ যি টেঙা বজা বনোৱা বৰা ভজা তাৰপাছত দাইল বটি বা বুট বটি পদ্দি পদিনা নহ'লে ভেদাইলতা নৰসিংহৰ পাত ধনিয়াৰ পাত পিচি পিনে বৰা ভজা পিঁয়াজ জলকীয়া দি পিনে ভজা আৰু আৰু জলপান বুলি ক'লে আমি সাধাৰণতে বৰা চাউলৰ জলপান খাওঁ আৰু এই গুড় লৈ গাখীৰ লৈ মানে চাউলটো ভিজাই তৈয়াৰি পিনে আমি গুড় গাখীৰ চেনি কল লৈ পিনেও আমি জলপান খাওঁ বৰা চাউলৰ পিঠা বনাই পাইছোঁ নাৰিকলৰ লাৰু বনাই পাইছোঁ তিলৰ লাৰু বনাই পা বনাই পাইছোঁ নাৰিকলৰ লাৰু বনাই পাইছোঁ গুড়ৰ লাৰু বনাই পাইছোঁ গুড় আৰু গাখী গুড় আৰু গুড়া আলা চাউলৰ গুড়াটো লাওৱে পিনে বনাই পাইছোঁ লাড্ডু বনাই পন পাইছোঁ আৰু বুন্দিয়া ভুজিয়া লাৰু বনায়ো পাইছোঁ তিলৰ লাৰু বনায়ো পাইছোঁ আৰু আৰু মোৰ বৰা চাউলৰ পিঠা বনাই বিৰাট ভাল পাওঁ বৰা চাউলৰ পিঠাটো বনাই মানে মোৰ মানে বিৰাট ভালো লাগে বনাই পিনে ভালো পাওঁ আৰু নাৰিকলৰ লাৰু বনাই পিনেও ভালে পাওঁ আৰু মোৰ মানে জলপান বনাই পিনে মই বেয়া নাপাওঁ ভালেই পাওঁ মই বনোৱাৰ কাৰণে মানে এলাহ নেলাগে আৰু বনাই ভালে পাওঁ ধৰকচোন মানুহৰ টেষ্টটো বেলেগ হয় মাছ মাংসটোৰ টেষ্টটো দালিৰ টেষ্টটো বেলেগ হয় কেতিয়াবা সোৱাদ হ'বও পাৰে সদায় টেষ্টটোতো একেই নহয় কেতিয়া ভালো হয় কেতিয়া বেয়াও হয় আৰু কেতিয়াবা ধৰক জ্বলাৰ খাৰ জ্বলাৰ খাৰটো বনাই ভাল পাওঁ কেতিয়াবাৰ ধৰক কাবুলি বুটৰ ঘুগনী বনাই ভাল পাওঁ বিলাহীৰ টক বনাই ভাল পাওঁ হেইবিলাক মই বনাই পাইছোঁৱে ইতিমধ্যে আৰু তৰকা বনায়ো পাইছোঁ মই মই দা মটৰৰ ঘুগনী বনাই পাইছোঁ বুটৰ ঘুগনী বনাই পাইছোঁ আৰু ধৰক ঘুগনী বনাই পুৰি বনাই মানে খায়ো ভাল লাগে সেয়াও বনাই পাইছোঁ আৰুতো মাখাৰে মাখাৰেও বনাই ভাল পাইছো আলু চালু গুড়া পিঠাবোৰ আলু চালুৰ গুড়াৰ পিঠা কল পিঠা চুঙা পিঠা আৰু পাতত দিয়া পিঠা ভাপৰ পিঠা এই যে খোলাচাপৰি আমাৰ ভাষাত কয় খোলাচাপৰি পিঠা সেইটো বনায়ো পাইছোঁ টেকেলি পিঠা গিলাচ পিঠা সেইটো বনায়ো পাইছোঁ আমি জলপান বুলি ক'লেতো সেয়াও জলপানেই হয় আমি হসেইবিলাকো বনাই পাইছোঁ কিন্তু বাৰু ধৰকচোন টেষ্টটো চব বস্তুৰে টেষ্ট কোনবাদিনা ভালে থাকে কোনবা দিনা বেয়াও হয় সেইটো নাজানো ধৰকচোন টেষ্টটো লৈ কোনো মানুহে ক'ব নোৱাৰে যে মোৰ আজি ভালকৈ বনাম যোনদিনা আমি ভালকৈ বোলে আজি ধুনীয়াকৈ টেষ্ট কৰি বনাই খাম আজি বনা নাযাওঁ সেইদিনা টেষ্ট নহ'বও পাৰে বোলে আজি একো নাই মছলা পাতি নাই টেষ্ট নহ'ব সেইদিনা নিশ্চয় কিজানী টেষ্টটো হয় কেতিয়াবা মছলা চছলা নিদিয়াকৈ টেষ্ট বনাই খালেও ভাল লাগে কেতিয়া বিচ কেতিয়াবা মছলা দিলেও টেষ্ট ভাল খাবাক লেগি নোহোৱা হয় কেতিয়াবা খাব ধৰক মছলা পাতি নহ'লেও সিদিনা খাব ভাল হয় মানে টেষ্টটো ধৰি দিব নোৱাৰিম যেনে মই টেষ্ট ভালকৈ টেষ্টি কৰি বনাম সেনে নহ'বও পাৰে বোলে আজি টেষ্ট নহয় আজি সিদিনাও হ'ব পাৰে সেইটোৱে কথা আৰু ইপিনে ধৰকচোন কিছুমান বস্তু মই আজিও ধৰক আজিও মই বৰা চাউলৰ চাউল ভিজাই থৈ আহিছোঁ বৰা চাউলৰ পিঠা বনাম মই বিৰাট ভাল পাওঁ বৰা চাউলৰ পিঠা বনায়ো ভাল পাওঁ তাৰমানে মই ৰন্ধা বঢ়াৰ কাৰণে মই বেয়া নাপাওঁ মই ভালেই পাওঁ সেইবিলাক বস্তু কৰি পিনে মানে আগ্ৰহ আছে আৰু মানে মানে নিজে অকলে অকলে মানে মোক হেল্পো নালাগে অকলে অকলে মই বনাই মানে বনাই বনাই মানুহক খুৱাবও পাৰোঁ আৰু মই ধৰক মানুহৰ য'ত দহ নহয় বিছজন মানুহকো মই ভাত আঞ্জা বনাই পিনে খুৱাব পাৰোঁ মোৰ সেইখিনিও কেপাচিটি আছে ভালকে বনাই খুৱাব পাৰোঁ সোৱাদ হ'বও পাৰে নহ'বও পাৰে এইখিনি আৰু তাৰমানে আৰু বেলেগ আৰু কি ক'ম ধৰকচোন